আপোনাৰ ল'ৰা চহৰত থাকে কিন্তু আপুনি গাঁৱত থাকি কিয় ভাল পায় গাঁৱত অসমীয়া মানুহৰ আচল ছবিখন গাঁৱতে থাকে গতিকে মই গাঁওখন ভাল পাওঁ গাঁৱৰ যিটো মুকলিমূৰীয়া ভাৱ সেইটো কিন্তু চহৰত নাই চহৰৰ এইঘৰ মানুহ আৰু সেইঘৰ মানুহৰ মাজতো দেখাদেখি নোহোৱাৰ নিচিনা কিন্তু আমাৰ ইয়াত গাঁৱৰ গোটেই মানুহৰ লগত আমাৰ মিলা প্ৰীতি অহা যোৱা গতিকে মৰম চেনেহ ইয়াত বহুত বেছি তাৰ পৰা আমাৰ গাঁৱৰ যিটো হাৱা মুকলি যিটো বতাহ সেই বতাহত আমি খোজকাঢ়ি ফুৰি চাকি খুব ভাল লাগে আমাৰ কিন্তু টাউনত সেইটো নাই টাউনৰ মানুহবিলাকৰো মনবিলাক কিছু ঠেক গাঁৱৰ মানুহ যদিও অলপ জটিল কিছুমান ক্ষেত্ৰত কিন্তু সৰলতা বহুত আছে সিহঁতৰ গতিকে গাঁৱৰ মানুহৰ লগত মিলি জুলি ভাল লাগে তাৰ উপৰিও আমাৰ গাঁৱত খেতি খোলা হয় বাৰিষা এতিয়া খেতিপথাৰত মানুহে হাল বাই কোৰ মাৰি ৰুৱনীয়ে ভুঁই ৰুই থকা যিটো দৃশ্য সেই দৃশ্যবিলাক আমি টাউনত দেখিব নাপাওঁ বহল পথাৰ আছে বহল পথাৰত এতিয়া জাকৈ মাৰিছে জাল মাৰিছে মানুহে তাৰপিছত ৰোৱা মানুহে আকৌ ৰুই আছে তাৰপিছত ৰোৱা হোৱাৰ পিছত শাওণৰ শেষৰ ফালে সকলো সেউজীয়া হৈ যাব ইমান সেউজীয়া কিন্তু টাউনত সেউজীয়া নাই ইমানেই আৰু গাঁৱৰ